কুকুৰা কণী ফুটাৰ পৰা কুকুৰা মানে পূৰ্ণ বয়স্ক হোৱালৈকে আমি চাউল খাবলৈ দিওঁ খুন্দুৰ চাউল বুলি কয় যিহেতু চাউলবিলাক গোটা চাউল সৰু সৰুকে হেৰি কৰি পেলাই ভাঙি পেলাই খুন্দু চাউল বনোৱা হয় আৰু সেইবিলাক খাবলৈ দিয়া হয় তো ফুটা তিনি চাৰি দুই তিনদিনৰ পিছতে মানে সেই চাউলবিলাক খাবলৈ দিয়া হয় তাৰপিছত খাবলৈ দি পেলাই মানে লাহেকৈ আপোনাৰ এসপ্তাহ দহ দিনৰ ভিতৰত তেনেকৈ মানে হেৰি কমাণে অলপ অলপ ডাঙৰ চাউল খাই থাকিব পাৰে ডাঙৰ চাউল মানে দুই তিন দুটকা মান কৰি দিব লাগে একেবাৰে খুন্দু কৰিব নেলাগে মানে প্ৰথম অৱস্থাতহে আপোনাৰ দুই বা তিনদিনমানৰ পিছৰ পৰাই সেই খুন্দু চাউল দিব লাগে তাৰপিছত তেনেকে অলপদিন খোৱাৰ পিছত লাহেকে ধৰক বোলে এক মাহ হ'ল আৰু তেতিয়া তেওঁলোকে গোটা চাউল খাব পাৰে গোটা চাউল খাই মেলি তেনেকৈ আপোনাৰ তিনিমাহমানত তিনি চাৰিমাহমানত তেওঁলোকক মানে সম্পূৰ্ণ হেৰি হৈ যায় আৰু নিজে চৰি মেলি ফুৰি তেনেকৈ নিজে নিজৰ হেৰিটো আহাৰটো তেওঁলোকে নিজে খুচুই মেলি খায় হেৰি কৰিব পাৰে আৰু তেনেকৈ নিজেই তৈয়াৰ কৰি ল'ব পাৰে নিজে আমি মানুহে দিব লগা হয় যদিও মানে হেৰি নিজেও নিজৰ হেৰিটো অলপমান হেৰি কৰি ল'ব পাৰে আৰু ডাঙৰ হয় যেতিয়া প্ৰথমেতো আমি মানুহেতো অলপ যত্ন ল'ব লাগিবই আৰু যত্নটো লোৱা হয় ধুনীয়াকৈ সিহঁতক কাপোৰ চাপোৰ পাৰি পেলাই ধৰক সজাই জুপি পেলাই তেনেকৈ অলপ মানে কাৰেণ্টৰ হিট চিট দি পেলাই তেনেকৈ হেঁতক থোৱা হয় থৈ মেলি মানে চাউলটো খাবলৈ দিয়া হয় চাউলেই দিয়া হয় আৰু বিশেষকৈ তেনেকৈ খাবলৈ দি মেলি মানে তেওঁক ডাঙৰ কৰা হয় এই তিনি চাৰি মাহৰ সময়ত তেওঁলোকক মানে হেতি সম্পূৰ্ণ হয়গে বুলি ভুল কোৱা নহয় তাৰমানে সেইটো সেইটোৱে আৰু